পি এইছ ডি অধ্যয়নৰ বিষয়বস্তু বুলি ক'বলৈ হ'লে মই মোৰ ইচ্ছা আছিলে সংস্কৃতিৰ বিষয়বস্তু এটাৰ ওপৰত অধ্যয়ন চলাই যোৱাৰ কিন্তু বিভিন্ন কাৰণবশতঃ সেইটো ফলপ্ৰসূ নহ'লগৈ সেইবাবে মানে এতিয়া সাহিত্যৰ বিষয় এটাই নিৰ্বাচন কৰিব লগীয়া হৈছে সেইটো শিশু সাহিত্যৰ ওপৰতেই বিষয়বস্তুটো বাছনি কৰা হৈছে শিশুৰ সৈতে সময় কটাই মই ভাল পাওঁ সেইবাবেই শিশু সাহিত্য চৰ্চাই বিষয়টোৱেই বাছনি কৰিলোঁ সেইকাৰণে শিশু সাহিত্যৰ বিভিন্ন দিশ যেনে ভ্ৰমণ সাহিত্য সাধুকথাৰ পুথি বিজ্ঞান বিষয়ক বিভিন্ন পুথি মহৎ লোকৰ জীৱনী এই বিষয় এইবোৰ বিষয়ৰ ওপৰত বৰ্তমান অধ্যয়নৰ পৰিকল্পনা চলি আছে কৰি গৈ আছোঁ আৰু প্ৰিয় শিশু সাহিত্যিক বুলিবলৈ হ'লে তেওঁ হৈছে সেইগৰাকী হৈছে ভৱেন্দ্ৰ নাথ শইকীয়া তেওঁৰ অকল শিশু সাহিত্য বুলি নহয় গল চুটি গল্পই হওঁক উপন্যাসেই হওঁক বা তেওঁৰ মোৰ শৈশৱ আৰু মোৰ কৈশোৰ বুলি তেওঁৰ যিখন জীৱনী বুলিয়েই ক'ব পাৰে এক হিচাপত সেই আটাই সেইবোৰ পঢ়ি খুবেই ভাল পাওঁ গতিকে শিশু সাহিত্য চৰ্চাৰ ভিতৰত ভৱেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্য চৰ্চা কৰিবলৈ মন আছে আৰু সেইবাবে কৰিম বুলি ভাবিছোঁ আৰু আনহাতে শিশু সাহিত্যৰ অন্যান্য এটা দিশ বুলিবলৈ হ'লে ৰঞ্জু হাজৰিকাৰ ৰহস্যবাদী সাহিত্যিক দিশটোৰ কথাও ক'ব পাৰি ৰঞ্জু হাজৰিকাই ৰচনা কৰা বিভিন্ন এডভেঞ্চাৰ্চ তাৰ পিছত কল্পবিজ্ঞান বিষয়ক বা শিশুক লৈ যিকোনো তেওঁ লিখা গল্প বা উপন্যাসেই হওঁক তাক সাহিত্য চৰ্চাৰ আওতালৈ অন অনাৰ বাবে প্ৰয়াস চলাম আৰু শিশু গীতৰ ক্ষেত্ৰতো ক'ব পাৰি কাৰণ শিশুৰ যিবিলাক গীতি সাহিত্য আছে নিচুকনি গীত বা জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুক লৈ ৰচনা কৰা গীত মাত বা কবিতাবোৰ সেইবোৰো এই সাহিত্য চৰ্চাৰ আওতাৰ মাজলৈ আনিবলৈ প্ৰয়াস চলোৱা হ'ব আৰু বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা বা গুৰুত্ব কি অসমীয়া সা শিশু সাহিত্যৰ ভঁৰাল সঁচাকৈয়ে চহকী নে আৰু আগলৈ প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আছে সেই সকলোবোৰ বিষয় ইয়াত অধ্যয়নৰ পৰিসীমাৰ মাজলৈ অনাৰ প্ৰয়াস কৰা হ'ব ইমানখিনিয়েই ক'ব বিচাৰিছোঁ আৰু বিষয়টোৰ ওপৰত কাৰণ মই এনেই সংস্কৃতিৰ বিষয়হে বাছনি কৰিছিলোঁ কিন্তু যিহেতু নহ'ল গতিকে সাহিত্য়ৰ শিশু সাহিত্যৰ বিষয়টোৱে বাছনি কৰিছোঁ আৰু শিশুৰ মনস্তত্ত্ব আৰু শিশুৰ ভাষা আহৰণৰ প্ৰচেষ্টাৰ ওপৰতো এই ক্ষেত্ৰত প্ৰয়াস কৰা হ'ব